মই এখন শাড়ী কিনিছিলোঁ ইমানে ভাল নহয় পিন্ধি যে বহুত আৰাম পালোঁ অঁ কটনৰ হয় অঁ মই মীন্ত্ৰাৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ জানানে ইমান ধুনীয়া আহিছে নহয় বহুত বেছি দামো নল'লে অঁ এই নহয় এহেজাৰতো দূৰৰ কথা ইমান নহয় সাতশ নিৰান্নব্বৈ টকাতে পালোঁ বহুত ভাল কাপোৰটো গৰমত পিন্ধি যে কিমান আৰাম লাগিব